আপুনি তাঁত বয়নে তাঁত বোৱা পদ্ধতিৰ বিষয়ে অকণমান কওকচোন হয় মই তাঁত বওঁ তাঁত দুখন আছে এখন মাটিশাল তাঁতীশাল আমি মাটিশালতে তাঁত বওঁ মাটিশালত বওঁ সূতা কিনি আনো সূতা কিনি অনাৰ পিছত সূতাখিনি ববিন কৰোঁ ববিন কৰি যঁতৰত ববিন কৰি আকৌ দীঘলকৈ খুঁটি পুতি তাত খে্ন খুঁটি সেই খুঁটি পুতি পেলাই তাৰ পিছত আকৌ সূতা টানো সূতা টনাৰ পিছত তাঁতখন ৰাঁচ ভৰাওঁ ৰাঁচ ভৰোৱাৰ পিছত বাতি কৰি পেলাই ধৰক এই শালত আঁৰিব পাৰি আৰু বাতি চাতি কৰি পেলাই বৰ তুলিব লাগিব বৰ তুলি পেলাই আৰু শালত শালত অঁৰাৰ পিছত তাঁতখন ব'ব পাৰি শাল মাটিশাল হ'লে মানে মাটিশালত মাকোৱে দি ব'ব লাগে তাঁতীশাল হ'লে তাঁতী মাকোৱে ব'ব পাৰি এনেকৈ সৰু ৰছী টানিব লাগে ৰছী টানি বয় এনেকৈয়ে তাঁতৰ শাল পুতি ল'ব লাগিব জখলা আছে জখলাত হেৰি কৰি তাঁতৰ শাল পুতে বাকী বৈ থাকিব পাৰি গামোচা চাদৰ মেখেলা এনেকৈ চব তাঁতৰ শালত বোৱা হয় আমাৰ যোৰাও বওঁ বওঁ কেতিয়াবা মেখেলা চাদৰ ব্লাউজ পিচ এনেকৈ যোৰাও বওঁ যোৰাও বওঁ এড়ী চাদৰ বওঁ লেপৰ কভাৰ বওঁ মেখেলা বওঁ এইবিলাক চব আমাৰ বোৱা হয় বাকী কোনোবাই অৰ্ডাৰো কৰে সূতা দিয়ে বোলে এইখিনি আমাক বৈ দিয়কচোন মুগা মুগা সূতা দিয়ে মুগা বৈ দিওঁ টচ সূতা দিয়ে টচ সূতাও বৈ দিওঁ নিজেও কিনি আনি বওঁ এইবিলাকে আৰু তাঁতত লাভো হয় যথেষ্ট তাঁতৰ বিষয়ে আৰু তাঁত বৈ পেলাই এনেকৈয়ে আমি সংস্থাপনো পাইছোঁ বহুতখিনি তাঁত বৈ পেলাই